হয় মৃদুপৱন দত্ত হয়নে অ হেৰি আপুনি বাৰু ইলেক্টিচিয়াননি বাৰু অ অ হেৰি এ মোৰ ঘৰ এটা নতুনকৈ বনাইছিলোঁ তাৰপিছত মোৰ ঘৰৰ ওচৰৰ দাদাজনে ক'লে আপোনাৰ কথা ক'লে আপোনা নম্বৰটো দিলে এই এনেকৈ ইলেক্টিছিয়ানৰ কাম কৰিবৰ বাবে আপুনি আজৰি আছেনে বাৰু

অ ঠিক আছে বাৰু আপুনি তেতিয়াহ'লে পাৰিলে যদি আমাৰ ঘৰলৈ ঘৰটো চাই যাবহি ক'ত কেনেকৈ বস্তু লাগে কি কি লাগে তেতিয়া বস্তুকেইটা আপোনাক যোগাৰ দিব পাৰিম মানে আপুনি তেতিয়া অ ঘৰটো চাই আপুনি জোখ চোখকিটা দিবহি তেতিয়া মই হিচাপটো আপোনাক আপোনাক মই হেৰি কৰিব পাৰিম অ অ ঠিক আছে ঠিক আছে হ'ব ওম ওম ওম ওম ঠিক আছে